এক লাখ দহ হেজাৰ দুই লাখ বিশ হেজাৰ তিনি লাখ চল্লিছ হেজাৰ পাঁচ লাখ ষাঠি হেজাৰ চাৰি লাখ বাসত্তৰ হেজাৰ